শিশুসকলক আচলতে অসমীয়া ভাষা শিকোৱাতো গুৰুত্বপূৰ্ণ বুলি ভাবোঁ

জন্ম হোৱাৰ পৰাই এই শিশুসকলক যদি তেওঁলোকৰ মাক বাপেক অসমীয়া হয় এই অসমীয়াতে তেওঁৰ মাক দেউতাকে বা মাক বাপেকে এই ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ সন্তানসকলক সকলো নিৰ্দেশনা বা সকলো কথা বাত্রা অসমীয়াতে ক'বলৈ বা তেওঁলোকক বুজাবলৈ আৰম্ভ কৰি দিয়ে আৰু সেই সময়তে বা সেই তেনেকৈ কথা মাক দেউতাকে কোৱাৰ লগে লগে তেওঁলোকেও এই অসমীয়া যি কথন বা অসমীয়া কথা কোৱাৰ যিবিলাক ধৰণ কৰণ সেইবিলাক আয়ত্ত কৰিব ধৰে আৰু আয়ত্ত কৰাৰ লগে লগে তেওঁলোকৰ মনত এটা অসমীয়া বা অসমীয়া কোৱাৰ যিটো থাচ বা অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ এটা অন্তৰত চাপ বহি যায় আৰু লাহে লাহে যেতিয়া তেওঁলোকে শিশুসকল ডাঙৰ হৈ আহে ডাঙৰ হৈ অহাৰ ফলতো ঘৰখনত যিহেতু মাক বাপেক অসমীয়া বা অসমীয়াৰ এটা পৰিৱেশ থাকে অসমীয়া সংস্কৃতি ঘৰখনত থকাৰ পিছত গোটেইখিনি কথা অসমীয়াতে আৰম্ভ হয় অসমীয়াতে শেষ হয় গতিকে এই কথাখিনিৰ কাৰণে ল'ৰা ছোৱালীয়ে বা এই শিশুসকলে চববিলাক কথাই অসমীয়া অনুসৰণ কৰিব ধৰে গতিকে এই অসমীয়া কথা অনুসৰণ কৰাৰ কাৰণে তেওঁলোকক যদি অসমীয়া ভাষাতে আনুষ্ঠানিক শিক্ষা দিয়া হয় তেতিয়াহ'লে তেওঁলোকে খুব সহজতে সকলো কথা বুজি পোৱা পাবলৈ ধৰে বা সকলো কথা সহজতে বুজি পাই তেওঁলোকে হৃদয়ংগম কৰি তেওঁলোকে কামত আগবাঢ়িবও পাৰে আৰু পাছলৈ লাহে লাহে তলৰ পৰ্যায়ৰ পৰা ওপৰৰ পৰ্যায়লৈ মানে ওপৰৰ শ্ৰেণীসমূহলৈ যোৱাৰ লগে লগে অসমীয়াতে কথা কথাবিলাক শিকোৱাৰ ফলত তেওঁলোকৰ চববিলাক বিষয় বুজি পোৱাত সহায়ক হয় আৰু তেওঁলোকে সেই কথাখিনিৰে তেওঁলোকৰ যিবিলাক পৰীক্ষা পাতি

ভাল ফলাফল দেখুৱাবৰ কাৰণেও তেওঁলোকৰ সুবিধা হয় আৰু এই অসমত থাকি যদি অসমীয়াটোৱেই এই ল'ৰা ছোৱালী নিশিকে বা তেওঁলোকে যদি নাজানে অসমীয়া ভাষাটো তেওঁলোকে যদি ভালকৈ আয়ত্ত কৰিব নোৱাৰে বা তেওঁলোকক যদি ভালকৈ শিকোৱা নহয় তেওঁলোকৰ পাছত জৈ পাছত গৈ পেলাই অপৈতা ধৰণৰ হৈ যায় গতিকে তাৰ ফলত তেওঁলোকৰ এটা মিক্স এটা সংস্কৃতিৰ ধৰণ যদি তেওঁলোক অসমীয়া ল'ৰা ছোৱালী হৈ পেলাই বেলেগ এটা ভাষাত যদি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লগা হয় তেওঁলোকৰ এটা যিটো অসমীয়াৰ প্ৰতি তেওঁলোকৰ যিটো আগ্ৰহ বা অসমীয়াৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা যিটো সেইটো বহু পৰিমাণে কমি যায় বুলি মই ভাবো আৰু সেইটোৱে পাছত অসমীয়া সংস্কৃতিৰো বহুত ক্ষতি কৰিব বুলিয়ে মই ভাবো গতিকে সেইকাৰণে আচলতে অসমীয়াতে তেওঁলোকক শিক্ষা দিয়াতো অতি গুৰুত্বপূৰ্ণ আৰু এই গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণেই তেওঁলোকক সৰুৰে পৰা আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰে পৰা একদম যিটো সময়লৈকে অসমীয়া ভাষাত শিক্ষা দিব পৰা অৱস্থা এটা থাকে স্কুল বা কলেজবিলাকত সেই সময়লৈকে তেওঁলোকক অসমীয়াতে গোটেই শিক্ষা দিয়াতো বা তেওঁলোকক শিক্ষা দি পেলাই উপযুক্ত কৰাতো গুৰুত্বপূৰ্ণ আৰু এই কথাই তেওঁলোকক আচলতে যিবিলাক তেওঁলোকৰ যোগ্যাতামূলক পৰীক্ষা বা পৰীক্ষা পাতিত বহাৰ কাৰণে যিবিলাক তেওঁলোকৰ সুবিধা সেইখিনি তেওঁলোকে কাৰ্যত পৰিণত কৰাৰ কাৰণে তে শিকা কথাখিনি ভালকৈ লিখি মেলি ফলাফল দেখুওৱাৰ যিখিনি কথা আহে সেইখিনিতো তেওঁলোকে এটা ভাল ফলাফলৰ কথা ফলাফল দেখুৱাব পাৰে আৰু সেইটোৱে আচলতে পাছলৈ তেওঁলোকৰ এটা আসমীয়া ভাষাটোৰ কাৰণেও গুৰুত্বপূৰ্ণ কথা হৈ পৰে বা তেওঁলোকৰ নিজৰ কাৰণেও এটা গুৰুত্বপূৰ্ণ কথা হৈ পৰে